হেল্ল' মনপছন্দ ৰেষ্টোৰেণ্ট হয়নে মই অলপ আগতে এটা অৰ্ডাৰ দিছিলো তাতে মানে আপোনালোকৰ ৰেষ্টোৰেণ্টত হেৰি হ'বনে কেক হ'বনে আৰু মিঠাই মিঠাইৰ ভিতৰত আপুনি গোলাব জামুন হ'বনে বাৰু যদি হয় তেনেহ'লে মই মেইন ক'ৰ্চটোৰ লগত এড কৰি দিব আৰু কেকৰ দামটো কিমান হ'ব বাৰু যদি হাফ কেজি মই লওঁ হয় তেনেকৈ হ'লে ঠিক আছে বাৰু আৰু গোলাব জামুন আপুনি ছটা সেইটো অৰ্ডাৰৰ লগতে দি দিব আৰু সেইটো দি দিব আৰু গোটেই কেইটামানত বাৰু আহি পাবহি হয় হ'ব বাৰু সিমানটো টাইমত আহি পালে আৰু পাৰিলে অকণমান জলদি আহিব যিমান পাৰে চেষ্টা কৰিব আৰু ঠিক আছে হয় হয় ঠিক আছে দিয়ক